অঁ নি বাইদেউ অঁ ভাত খালে অঁ এয়া ঘৰতে আছোঁ বাকী খবৰ খাতি ভালে আছে অঁ খোৱা বোৱা হ'ল নহ্ অঁ এই এনেই ঘৰতেই আছোঁ ঘৰতে আছোঁ এই কিবা কথা এটাৰ কাৰণে ফোন কৰিলোঁ আপোনাক হেৰি খোৱা বোৱা হ'ল বাৰু কথাটো মানে হৈছে আমি ভাবিছোঁ পিকনিক যাওঁ যিহেতু নতুন বছৰ আহিছে এই পিকনিক যাম বুলি ভাবিছোঁ আপোনাকো সুধিছোঁ যাবনি আমাৰ লগত সহযোগ কৰিবনি পিকনিকত আমি এই আপোনাৰ ধৰক দুই তাৰিখ মানে যাম আৰু জানুৱাৰী দুই তাৰিখ যিহেতু পঁচিছ ডিচে আমাৰ পঁচিছ জানুৱাৰী সোমালেই আপোনালোকেতো জানেই সোমাছে আমি বগৰী চাপৰিলৈ যাম বুলি ভাবিছোঁ যায় যদিহে আপোনালোকে যাব পাৰে আৰু আমি ক দুই তাৰিখ বুলি ক'লো নহ্ আপোনাৰ দুই তাৰিখ মানে যাম আৰু কোনোবা যদিহে যায় ওচৰ চুবুৰীয়া বা আপোনালোকৰ ঘৰৰ কোনোবা যদিহে ফেমিলি যায় ক'ব পাৰে আপোনালোকে যাব পাৰে আৰু অঁ এনেই গ'লে আমাৰো ভাল লাগিব ধৰক আপোনালোকেও আমাৰ লগত অকণ ভাল লাগিব ফূৰ্তি যিহেতু ল'ৰা ছোৱালী স্কুলো মানে ধৰক আপোনাৰ এক্সামো হ'ব পৰীক্ষাও আছে সেই পৰীক্ষাৰ আগে আগে ভাবিছোঁ আমি বনভোজ খাই আহোঁ বুলি এনেই আপোনালোকে বগৰী চাপৰি মাজত এনেই গৈছেনে আগতে অঁ নাই যোৱা নহ্ আমিও যোৱা নাই অঁ জেগাডোখৰ ভাল বুলি শুনিছোঁ আৰু সেইবুলি যাম বুলি ভাবিছোঁ আৰু আমিও অঁ অঁ যে অঁ গ'লে ভাল লাগিলেহেঁতেন মই ফোন কৰিছোঁ মানে আপুনি গ'লেহে আমাৰো ভাল লাগিলেহেঁতেন যিহেতু আমাৰ ল'ৰা ছোৱালীবিলাক লগৰে সিহঁতেও ফূৰ্তি কৰিলেহেঁতেন আমিও অকণমান এসাঁজ ভাত সকলোৱে মিলি কিনে খালোহেঁতেন আৰু বছৰৰ সেই বছৰৰে প্ৰথম নতুন বছৰ সোমাইছে বুলি আৰু অঁ চেষ্টা কৰিব বাৰু

অঁ এয়াই অঁ যোৱা নাই নহ্ বগৰী চাপৰি অঁ অঁ অঁ আপুনি চেষ্টা কৰিব আপোনাৰ মানুহজনক ক'ব যে আমি ৱাজিলা বাইদেউহঁতৰ লগত এনেই পিকনিকৰ দল এটা ওলাইছে বুলি বনভোজ খাবলৈ কাৰণে আমি যাম বুলি যিহেতু আমি দূৰ জেগাত নাযাওঁ আমি ওচৰতে যাম অঁ ওচৰত গ'লে আমাৰো অকণমান সুবিধা হ'ব ধৰক ভালো লাগিব ওচৰতে ইমান ধুনীয়া গতিকে পিকনিক প্লেছ এডোখৰ আছে সকলো দূৰৰ দূৰৰ মানুহবিলাক আহে তেনেহ'লে আমি ওচৰত থাকিনো নাযামনো কেলৈ আমাৰতো বেছি ধৰক ভালো লাগিব তাত ফূৰ্তিও কৰিব পাৰিম গোটেইখনে এতিয়া আপুনি অঁ

অঁ অঁ আৰু ল'ৰা ছোৱালী খেলা মানে সঁজুলীবিলাকো আছে ধৰক পাৰ্ক চাৰ্কবিলাকৰ নিচিনাও বনাই দিছে বুলি শুনিছোঁ বাকী গ'লেহে গম পাম আৰু

অঁ ভালে ভালে এইয়া আপোনালোকৰো ভালে স সকলোৰে আছেনে ভাল আৰু অঁ খতম হ'ল কাৰণে ভাবিছোঁ আমি হেৰিলৈ যাম বুলি আকৌ পিকনিকলৈ যাম বুলি এতিয়া সেই আকৌ আপুনি ফেব্ৰুৱাৰী মাহততো নোৱাৰে মানুহে জানুৱাৰী মাহতহে পিকনিকবিলাক খায় পিকনিকগাল জানুৱাৰী মাহত খালেহে ভাল লাগে যিহেতু পৰীক্ষা জানুৱাৰী মাহত নহয় যে সেইটো কাৰণে ভাবিছোঁ ফূৰ্তি কৰি কিনে ল'ৰা ছোৱালীবিলাকৰো পিছত পঢ়া বহুত প্ৰেচাৰ পৰি যাব সেইটো কাৰণে যাম বুলি ভাবিছোঁ আৰু অঁ ঠিক আছে তেনেহ'লে বাইদেউ থৈছোঁ চেষ্টা কৰিব যাবলৈ আমি সেই গাড়ীয়ে ল'ম আৰু ঠিক আছে মই থৈছোঁ বাৰু পিছত আপোনালোকৰ আপুনি কথা জনাব মোক পিছত